এইটো সেইটো ঘৰত কাম বন কৰি এনে অঁ অঁ অঁ কলেজৰ প্ৰজেক্টটো যে অঁ মই কৰিব পৰা নাই নহয় সময় নাই পোৱা ইফালে ইফালে যাওঁ ত'ত যাওঁ তেনেকে তাৰপা তই কৰিলি নেকি অঁ অঁ তাপা হেৰি অঁ মই ভাবি আছোঁ কৰিলে কাৰোবাক খুজিব লাগিব বুলি তাকেহে এতিয়া কেতিয়া লিখিব সময় পাওঁ

মই দিম বাৰু

আমাৰ এইফালে অৰুণাচলৰ ফালে এইফালে নিব তহঁতক অঁ অঁ মই এতিয়া যামনে নাজাম সিদ্ধান্ত হেইটো পালেহে গম পাম তই পিছে অঁ ইয়ে ময়ো আকৌ সেনেকে বুলি ভাবিছোঁ এতিয়া কি হয়

তাকে সেইকাৰণে ফোন কৰিছিলি নেকি এতিয়ালৈকে নাই দিয়া বাৰু গম পোৱা নাই

অঁ অঁ অঁ অঁ